স্কুল বা কলেজততো ড্ৰয়িং শিকা নাই কেতিয়াও সৰুতে কিন্তু মোৰ এনেই বহুত মন আছিল ড্ৰয়িং শিকাৰ কিন্তু মই যিহেতু মানে মধ্যবিত্ত পৰিয়ালৰ পৰা হয় ইমানখিনি আমাৰ ফাইনেঞ্চিয়েল কেপাচিটি নাছিল যে ড্ৰয়িং শিকো পঢ়াৰ লগতে আৰু সেইকাৰণে মানে শিকা নহ'ল কিন্তু মই এনেই ঘৰতে প্ৰেক্টিছ কৰিছিলোঁ সৰুৰ পৰাই আৰ্ট বস্তুটো আৰু ইয়াতে আমাৰ যিহেতু এইখিনি অলপ গাঁও এৰিয়া হয় তেতিয়াতো একদমেই নাছিল এনেকুৱা মানে কিবা আৰ্টৰ মানে এনেকুৱা স্কুল টাইপ একো নাছিল এতিয়া হয়তো এখন দুখন ক'ৰবাত গঢ়ি উঠিছে সৰু ল'ৰা ছোৱালীৰ কাৰণে কিন্তু আগতে নাছিল তেনেকৈ একো মোৰ আৰ্ট কেৰিয়াৰটো বৰ্তমানতো মই নিজে কৰি লৈছোৱেই এটা আৰ্টৰ কেৰিয়াৰ টু থাউজেণ্ড এইট্টিনৰ পৰা মই স্কেটছ কৰা ষ্টাৰ্ট দিছো তেতিয়াৰ পৰা এটা দুটাকৈ মই প্ৰথমতেতো এনেই ফ্ৰীতে মানুহক কৰি দিলোঁ বহুত আৰ্ট লগৰ বন্ধু বান্ধৱীয়ে এনে খোজে মোক এটা কৰি দিবি বুলি তাৰ পিছত সিহঁতক দিওঁতে দিওঁতে মানে মোৰ আমনি লগা হ'ল আৰু সিহঁতক এনেই ফ্ৰীতে আৰ্ট কৰি কৰি তেতিয়া মই ভাবিলো যে এনেই যদি ইমান টাইম খৰচ কৰিয়ে আছো অলপমান যদি পইচা পাই যাওঁ তেতিয়াতো ভালেই মোৰ কাৰণে তো মই এনেই অলপ ভাল ভাল মানে ভাল পেপাৰ কিনিলো অলপ পেঞ্চিল এনেই নৰ্মেল পেঞ্চিল দিয়ে ষ্টাৰ্ট কৰিলো কৰি এনেই যেতিয়া দেখা পালে মানুহবিলাকে মোৰ আৰ্টখিনি ভাল পাইছে তেতিয়া নিজে দিয়া হ'ল আৰু এটা দুটা কমিচন লোৱাৰ তেনেকৈ ষ্টাৰ্ট দি দি এতিয়া মই পাওঁ মাজে মাজে ভালে আৰু যিহেতু বহুত টাইম খৰচ হয় মোৰ আৰ্টখিনি মানে কৰোঁতে সেইকাৰণে অলপমান পইচা প্ৰাইছটো বেছি হয় মানুহে ইমান দিবও নোখোজে কেতিয়াবা মানে বেছি সিহঁতৰো বাজেত নিমিলে বা কিবা কিন্তু মাজে মাজে যোনকেইটাই বুজি পায় আৰ্টৰ মূল্যটো বুজি পায় সিহঁতে দিয়ে আৰু মোক আৰ্টৰ কৰিব কাৰণে এতিয়া যিহেতু মই লগতে মেকআপ আৰ্টিষ্টো হয় মেকআপ কৰোঁ যেতিয়া ইমান টাইম নাপাওঁ আজিকালি যিহেতু বহুত বহুত টাইম লাগে ত্ৰিছ চল্লিছ ঘণ্টা আৰামত লাগি যায় গতিকে ইমানখিনি মেকআপ কৰা টাইম নহয়ে মোৰ সেইকাৰণে যি এটা দুটা মাজতে পাৰোঁ সেইকেইটা কৰোঁ আৰু